হয় কওকচোন ভালে আছোঁ আপোনাৰ ভাল নে হয় হয় পাইছোঁ পাইছোঁ হয় কওকচোন বাইদেউ কেনেকুৱা কাপোৰ ল'ব হয় হয় দামটো এতিয়া আপোনাৰ কথা একেবাৰে কমত বুলি যদি কয় আঠ হাজাৰ মানতো পাব আৰু বেছি দামৰ বুলি যদি কয় পোন্ধৰ হাজাৰ বিছ হাজাৰ তেনেকোৱা মানৰো পাব হয় হয় তেনেকুৱাও আছে নতুন আৰু পাটৰ আছে বেলেগ বেলেগ ধৰণৰ আহিছে মানে বেলেগ কালাৰৰ আজিকালিতো ক'লা ৰংটোতো চলি আছে ভালেখিনি ধৰণৰ আৰু তেনেকুৱাকে আৰু বোৱা কাপোৰো আহিছে আৰু ধৰক আপোনাৰ মুগাৰো আছে হয় হয় মুগাৰ পাটতকে অলপ বেছিয়ে ধৰক আৰু আপুনি অঁ তেনেকুৱাই আৰু হ'ব হ'ব দামটো আপোনাৰ আপুনিতো লৈয়ে থাকে আৰু কাপোৰ আপোনাৰ লগত আৰু কি আপুনি পৰহি মানলৈ আহিব পাৰিব মই ব্যস্ত নাথাকিম আৰু আপোনাৰ কিবা কাপোৰৰ ৰংটো লৈ কিবা ক'বলগীয়া আছিল নেকি হয় হয় তেন্তে মই তেনেকুৱা ধৰণৰে উলিয়াই থম আৰু বা উলিয়াই থৈ দিম বেলেগ বেলেগ ধৰণৰ আপুনি আহিলে চাই ল'ব পাৰিব আৰু অঁ অঁ ঠিক আছে হয় হয় হয় আহিব পাৰে ঠিক আছে ঠিক আছে হ'ব হয়